অসমত ক্ৰীড়া খণ্ডই অনেক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনেকৈ প্ৰথমে হ'ল যে অসমত খেলৰ প্ৰতি মানুহৰ মানে যোনটো এনকাৰেজমেণ্ট সেইটো খুব কম কাৰণ মানুহে খেলটো এতিয়াও এটা হবি হিচাবে ধৰে কোনো তেনেকৈ আপোনাৰ সৰু ল'ৰা ছোৱালীবিলাকক এনকাৰেজ নকৰে যে খেলত এটা কেৰিয়াৰ বনাওঁক বা কিবা তেনেকুৱা চবে সকলোৱে এইটোৱেই বিচাৰে যে পঢ়ি মেলি মানে এটা চাকৰি পাওক কিন্তু সেই চাকৰিটো বা এটা খেলতো যে কেৰিয়াৰ বনিব পাৰে সেইটো এতিয়াও অসমত ইমান হোৱা নাই ফেমাচ বা মানে তেনেকুৱা ত' সেইকাৰণে এতিয়াও বহুতখিনি প্ৰবলেম হৈ আছে যেনেকৈ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো কম তেনেকৈ খেলৰ কাৰণে জেগা মানে আপোনাৰ কচিং হওক সেনেকুৱা সেইবিলাক বহুত কম দেখা যায় ত' সেইকাৰণে মানুহবিলাকে আগবাঢ়ি আহিবলৈ অলপ টান পায় বহুত এনেকুৱাও খেলুৱৈ আছে যোনে মানে অসমৰ পৰা ওলাই অকল ভাৰততে নহয় পূৰা ইনটাৰনেচনেলী নাম আনিছে অসমৰ আৰু ভাৰতৰ যেনেকৈ হিমা দাস হওক লাভলীনা বৰগোহাঁই হওক কিন্তু হ'লেও এতিয়াও বহুতখিনি কৰিবলৈ বাকী আছে এইটো ক্ষেত্ৰত